প্ৰায় এসপ্তাহমানৰ আগতে এখন ষ্টেণ্ড ফেন মানে কিনি আনিলোঁ আমাৰ লখিমপুৰ স্থানীয় বজাৰৰ পৰাই দোকানীয়ে ক'লে বোলে লৈ নিয়ক এইখন বোলে ভাল ফেন বাৰু ঠিক আছে তেতিয়া হ'লে দিয়া এতিয়া পেকিং কৰি আনিলোঁ তাপা ঘৰত লগালোঁ ফেনখন তাৰ পৰা দেখিলোঁ দেখোন ফেনখনৰ মানে শব্দ এনেকুৱা সৃষ্টি হৈছে ঘেৰ ঘেৰ ঘেৰ ঘেৰ কৰে বতাহ নালাগে গাত আৰু কথা হ'ল কৈ ফেনখন কেতিয়াবা মানে নুঘূৰাই হয় আৰু মানে এনেকুৱা বতাহটো বাদেই দিয়ক তাৰ মানে ফেনখনৰ তাৰ মানে ভাল প্ৰভাৱতকৈ মানে ইয়াৰ কুপ্ৰভাৱে আৰু কথা হ'ল মানে ইয়াৰ এইখন ফেন ঘূৰালে দেখোন মানে ইলেক্ট্ৰিকৰ কাৰণ্টো মানে বাঢ়ে আৰু মানে বতাহ বোলা বস্তুটো গাত নেলাগেই তাৰ পিছতে আৰু কথা হ'ল কি ফেনখন মানে এইটো চলে ঘূৰে যদিও মানে এটা শব্দ ঘৰ ঘৰ ঘৰ ঘৰ ঘৰ ঘৰ শব্দ কৰে তাকে ভাবিছোঁ এতিয়া মই দোকানীয়ে মোক ৱাৰেণ্টি দিছিলে ফেনখন মানে ৰিটাৰ্ণে কৰিম বুলি ভাবিছোঁ কাৰণ কেলৈ এনেকুৱা এটা মানে বেয়া বস্তু দৰকাৰ নাই যিহেতু মই এইটো ভাল পইচা দিয়ে ক্ৰয় কৰিছিলোঁ কিন্তু ইয়াৰ বেয়া বেয়া প্ৰভাৱ বেয়া দেখিছোঁ মানে কথা হ'ল যে কাৰেণ্টো বেছি লাগে আৰু শব্দও হৈ থাকে